এয়া ৰেইন ড্ৰপছ ৰেষ্টুৰেণ্ট হয়নে লখিমপুৰৰ হয় নমস্কাৰ মই কুন্তলা দত্ত মোৰ ঘৰ লখিমপুৰ পানীগাঁৱত এই টাউনৰ পৰা ছয় কিলোমিটাৰমান দূৰ হ'ব আমাৰ মই মানে ফোন কৰিলোঁ ফিডবেক দিবৰ কাৰণে এই জুলাই মাহৰ এক তাৰিখৰ দিনা মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা খোৱা বস্তু অৰ্ডাৰ কৰিছিলোঁ জমেটোৰ যোগেদি কৰিছিলোঁ তাৰ কাৰণে মানে ফিডবেক বিচাৰি মোৰ মেচেজ আহি আছিল হয় হয় সেই ফিডবেক দিবৰ কাৰণেই মানে মই ফোন কৰিলোঁ হয় সেইদিনা মই অৰ্ডাৰ কৰিছিলোঁ চিকেন চিক্সটি ফাইভ চিকেন হাক্কানুডেলছ পনীৰ টিক্কা ভেজ ফ্ৰাইদ মোমো'ছ আৰু লগতে মানে লচ্চি অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ ডেলিভাৰী বয়জনে একদম মানে সঠিক সময়তে মোৰ অৰ্ডাৰটো আনি দিলেহি মোৰ বহুত ভোক লাগি আছিলে সেইদিনা

ডেলিভাৰী টাইম মানে একদম জোখৰ সময়ত আৰু তেওঁ ডেলিভাৰীখিনি দিলে মোক আপোনালোকৰ খাদ্যৰ মানে যি কোৱালিটী আছিলে বহুত ভাল লাগিলে মোৰ আৰু ডেলিভাৰী বয়জন তেওঁৰ নামটো সুধিছিলোঁ অমল বৰা বুলি কৈছিল নামটো তেওঁৰ ব্যৱহাৰ মোৰ খুব ভাল লাগিলে খাদ্যৰ কোৱালিটী ভালেই লাগিলে মই লাষ্ট টাইমো জমেটোৰ পৰা কৰিছিলোঁ আমাৰ লখিমপুৰৰ বেলেগ এখন ৰেষ্টুৰেণ্টৰ পৰা কিন্তু সেইবাৰ যি খাদ্য পাইছিলোঁ তাৰ তুলনাত আপোনালোকৰ ভাল লাগিলে মোৰ সেইবাবে মই খুব হেপ্পী হয় কাষ্ট'মাৰ হিচাপে ফুড কোৱালিটী ভাল আৰু মই আগলৈও মানে যদিহে কেতিয়াবা মই বিচাৰোঁ এনেদৰে অৰ্ডাৰ কৰি খাবলে তেতিয়া আপোনালোকৰ ৰেষ্টুৰেণ্টখনকে মই প্ৰিফাৰ কৰিম টাইম মেনেজমেণ্ট হওক বা আপোনালোকৰ কৰ্মচাৰী ব্যৱহাৰ সকলো মোৰ খুব ভাল লাগিল আৰু মোৰ বন্ধু বান্ধৱ যদি কোনোবাই সোধে মোৰ ফ্ৰেইণ্ডছে সুধিলেও মই আপোনালোকৰ হোটেলৰ বাবেই পৰামৰ্শ দিম তেওঁলোকক

অঁ অঁ মই জনাম মোৰ বন্ধু বান্ধৱ সকলোকে মই জনাম যদিহে তেওঁলোকে খাব বিচাৰে এনেকে আপোনালোকেও মানে ভৱিষ্যতে এই খাদ্যৰ গুণাগুণ একেদৰে ৰাখিব বুলি মই খুব আশা কৰিলোঁ ডেলিভাৰী বয়জনকো আপোনালোকৰ এই ফোনটোৰ যোগেদিয়ে মই তেওঁক ধন্যবাদ জনাইছোঁ দিয়া বাবে হয় ধন্যবাদ খুব ভাল লাগিল ভৱিষ্যতেও মই অৰ্ডাৰ কৰিম